আমাৰ ঘৰত ধান খেতি কৰোঁ ধানবোৰ আমি বিক্ৰী চাউল কৰি বিক্ৰী কৰোঁ ধান সৰিয়হৰ খেতি কৰোঁ সৰিয়হবোৰ আমি তেল বিক্ৰী তেলটো আমি নিজে বেহৰবোৰ মিলত ভাঙি আমি বছৰ দিনৰ কাৰণে তেলটো খাওঁ নিজে আৰু অলপ বিক্ৰী বেছি হোৱাতো বিক্ৰী কৰোঁ

চুপাৰিটো আমি কৰি বাহিৰতে পঠাওঁ এনেকৈ পঠাওঁ আৰু মোৰো এখন সৰু তামোল পাণৰ দোকান আছে তাত তামোল পাণ চিগাৰেট আদি এইবিলাক বিক্ৰী কৰোঁ আৰু সদায় এইবোৰ কাম কৰিয়ে থাকোঁ আৰু বাহিৰত বিক্ৰী কৰা বস্তুবোৰৰ নিয়ম আমি কিছুমান বস্তু মই আগতে বাঁহ ব্যৱসায় কৰছিলোঁ টংলাত ৰে'লৱেত আমি পঠাইছিলোঁ বাঁহবোৰ আৰু নিয়মবোৰ তেনেকুৱা চালান কাটিব লাগে কাটি বিল এখন বিলটি পায় ৰেলৰপৰা সেইখনে আমি দিওঁ যোনবোৰ মানুহে কাম তোলে তেওঁলোকে আমাক পইচাটো পঠাই দেই আৰু শিলৰো বিজনেছো কৰোঁ শিলবোৰ আমি আনোঁ আনি ৰেলৱেৰ ওচৰত দেওঁ ঠিকাদাৰক ঠিকাদৰে আৰু তেওঁলোকে লৈ যায় শিলবোৰ ভৈৰৱকুণ্ড আমাৰ ওচৰতে আছে ৰৌতা আছে ৰৌতাৰ ওচৰৰপৰা আনোঁ কেৰিং চাৰ্জ দিব লাগে আমি কিবা এটা তাত পাৰ্চেণ্ট পাওঁ বাঁহবোৰ আমি কিছুমান লোকেলতো বিক্ৰী কৰোঁ কিনি আনোঁ গাঁৱৰপৰা আনি বজাৰত বিক্ৰী কৰোঁ এডাল বাঁহত আমি এশ টকা পাওঁ আমি গাঁৱত ষাঠি টকা সত্তৰ টকাত কিনি লেবাৰ লগাই আনোঁ এনেকৈ চলোঁ কৰোঁ এইবিলাক বিজনেছ কৰোঁ আৰু বজাৰে বজাৰে যাওঁ মই সপ্তাহত দুটা বজাৰ হয় তাত তাতে তামোল আনি আমি ওদালগুৰি টাউনত বিক্ৰী কৰোঁ আৰু তামোল বিক্ৰী কৰোঁ আৰু ধানো পালে বজাৰৰপৰা আনি আমি ইয়াত বিক্ৰী কৰোঁ ধানো পাওঁ কেতিয়াবা কেতিয়াবা সৰিয়হ পাওঁ কেতিয়াবা আৰু অন্য শাক পাচলিও আনোঁ কেতিয়াবা মুৰ্গী আনোঁ কেতিয়াবা পাৰ চৰাই আনোঁ আনি এইবিলাক আমি গাঁৱৰপৰা অলপ কম দামত আনি বিক্ৰী কৰোঁ আমাৰ থলুৱা ওদালগুৰি বজাৰত সেনেকৈয়ে প্ৰফিট অলপ হয় মানুহবোৰ বিভিন্ন ধৰণৰ আমি মানুহ লগ পাওঁ বিভিন্ন ধৰণৰ জনগোষ্ঠী লগ পাওঁ তেওঁলোকৰ লগতো কথা বতৰা কৈ আমাৰ মিলি থাকে মিলিছে কথাবোৰ ভাল লাগে তেওঁলোকে তেওঁলোকে খেতি কৰে তেওঁলোকৰ খেতিৰপৰা আমি আনোঁ আৰু এতিয়া বৰ্তমান ছিজনত আমি তামোলৰ বিজনেছখন ভালদৰে কৰি আছোঁ আৰু মাজতে মই আৰু এটা বাহিৰত পঠালোঁ মাল মই গুৱাহাটীলৈ পঠালোঁ গুৱাহাটীৰপৰা তেওঁলোকে আৰু পঠাইছে আমি কি কয় সোণালী ফুল বুলি কওঁ সেই ফুলটো আনোঁ আনি ইয়াত শুকাইছোঁ শুকাই বিক্ৰী কৰিলোঁ গুৱাহাটীত মই এশ পঁচিছ টকাকৈ বিক্ৰী কৰিলোঁ কে জিত কিন্তু মই কিনিছিলোঁ আপোনাৰ ষাঠি টকা সত্তৰ টকা কিন্তু ফুলবোৰ বহুত শুকাই তাৰপিছত ওজনটো কমি যায় দা হিচাপত বহুত লাভ হয় কিন্তু পাৰ কে জিত আমাৰ পোন্ধৰ বিছ টকাহে লাভ হয় মই চলি আছোঁ আৰু গৰুৰ ব্যৱসায়টো গাখীৰৰ ব্যৱসায়টো কৈছোঁ গৰুবোৰ আছে আগতেও কৈ আহিছোঁ এতিয়াও ক'লোঁ গৰুবোৰৰ গোবৰবোৰো আমি বিক্ৰী কৰোঁ সময়ত যেনে আমাৰ ইয়াত দুই তিনি ট্ৰেক্টৰ হৈ যায় সেইবিলাক আমি এটা দামত দামত বিক্ৰী কৰি দিওঁ আৰু চাউল বজাৰে বজাৰে অলপ চলপ বিক্ৰী কৰোঁ আৰু এটা মই বিজনেছ কৰোঁ সেইটো হ'ল আপোনাৰ ঘৰে ঘৰে যাই মই চাউল জহা চাউল বৰা চাউল তিল এইবিলাক মই ঘৰে ঘৰে যাই দি আহোঁ তাত অলপ প্ৰফিট হয় আৰু এনেকুৱাকৈ বহুত বিজনেছ যি পাওঁ মই চবেই কৰোঁ দাম দৰ মিলিলে মোৰ অলপ কিবা প্ৰফিট হ'লে মই সেইবোৰ বিজনেছ কৰি থাকোঁ আৰু এনেকুৱাকৈ চলি আছোঁ ব্যৱসায়টো ভালেই কিন্তু কেতিয়াবা আৰু অসুবিধা হ'লে এদিন দুদিন বন্ধ হয় পৰিয়াল থকা মানাহতো আমাৰ ল'ৰা ছোৱালী আছে বন্ধ হয় আৰু এনেকুৱা কৰি আছোঁ বহুত ঘৰুৱাও কিছুমান সময়ত অসুবিধা আহি যায় তেতিয়া বন্ধ হয় তেতিয়া বেছিদিন দীঘলীয়া বন্ধ হ'লে চলাটো অলপ টান হয় আৰু ভৈৰৱকুণ্ডলৈ যাওঁ ভৈৰৱকুণ্ডত আমি এটা বস্তু সদায় আনোঁ তাৰপৰা ছিজনত কমলা টেঙাবোৰ আনোঁ আনি ইয়াত পাইকাৰী দিওঁ গুৱাহাটীলৈয়ো পঠাওঁ দাম মিলিলে মঙলদৈত পঠাওঁ মংগলদৈত পঠাওঁ ছিজনত ঘৰুৱাত অলপ আলু খেতি কৰোঁ আলুবোৰ আমি নিজৰ কাৰণে অলপ ৰাখোঁ আৰু বাকীবোৰ আমি প্ৰায় বিক্ৰীয়ে কৰি থাকোঁ নিমখ বেচোঁ আলুবোৰ বিক্ৰী কৰোঁ আৰু এটা

দৈ ঘিউ ক্ৰীম এইবিলাক আমি মাজে সময়ে বনাওঁ ঘৰুৱা ঘৰৰ গাখীৰ গৰুৰপৰা বনাই সেইবিলাকো অৰ্ডাল লৈ আদি ঘৰে ঘৰে দিওঁ তাত আমাৰ অলপ অলপ প্ৰফিট হয় আৰু মই এটা কাম কৰোঁ পষ্ট অফিচত সেইবোৰত এজেণ্ট হৈছোঁ সেইটোও অলপ আমাৰ বাইদেউে এজেণ্ট হয় তাৰো অলপ পইচা কালেকশ্যন কৰি মই পষ্ট অফিচতো জমা কৰি

চলি আছোঁ আৰু মোৰ বিশেষ ক'ব লগা এইখিনি ইয়াতে সামৰিলোঁ আৰু ক'ব লগা মোৰ নাই বিশেষ ভাল কথা কৰিয়ে থাকোঁ

পইচা পাওঁ মই সঁচাকৈ